আমাৰ ঘৰত গৰু আছে পাঁচটামান ম'হ আছে চাৰিটামান তাৰপা ছাগলী আছে পাঁচজনীমান মৌ পথাৰত খুটিত বনা হয় গৰু গোহালিত বনা হয় গোহালি বা ঘৰত বনা হয় তাকে গ গোবৰ জাৱৰ পেলাই ম'হে খালে ধূপ জ্বলাওঁ তাপা ম'হৰ গোবৰ জাবৰ পেলাব লাগে ম'হ পথাৰত ঘাঁহ কাটি দিয়ে আৰু ঘৰত আমাৰ মানুহজনে ঘাঁহ কাটে গৰুক দিবলে ম'হক দিবলে ভাইটিয়ে কাটে আমি মিলি জুলি এটাইকেইটাই কৰি মেলি গোবৰ জাবৰ পেলাই সম্পতি জীৱ জন্তুকিটা চলাই আছোঁ আও ছাগলী গৰু ময়ে গোবৰ জাবৰ পেলাই অঁ মোৰকিটা ভাইটিয়ে অটাই মোৰ ঘাঁহ কাটি দিয়ে তেনেকেই আমি মানে গৰু গাইকিটা পুহিয়ে তেনেকে আমি আছোঁ আও জীৱ জন্তুকিটা চাফ চিকুণকে ৰখায় মহে খালে মহ আনি জ্বলাওঁ গোবৰ জাবৰ পেলাই শাৰী পুচি চাফ চিকুণকে থওঁ ঘাঁহ দিওঁ পানী খুৱাওঁ তেনেকে আনি মেলি আও মায়েও কেতিয়াবা মই নাথাকিলে মায়ে খুৱাই মায়ে ঘাঁহ দিয়ে তেহেঁতৰ দেতাকে ঘাঁহ কাটি আনি পানী পেলাইহে দিয়ে আমি ঘাঁহ আমি দিব লাগে গধূলি সোমোৱাব লাগে ৰাতিপুৱা উলিয়াব লাগে উলিয়াই গোবৰ জাবৰ পেলাই ঘোঁহালি চাফা কৰি সাৰিব লাগে তেনেকেই কৰি মেলি আমি আও গৰু গাইকিটা তেনেকেই ৰাখি মেলি আছো ছাগলীও তেনেকে চাং পাতি দিছোঁ ছাগলী চাঙত থওঁ তলত গোবৰ জাবৰ পেলাই দিওঁ সেয়াই আমাৰ এতিয়া আমি চলাই মেলি আছোঁ আও